অঁ হয় মই মই প্ৰায় গোটৰ সৈতে হাইক কৰোঁ আৰু ভালেই লাগে মোৰ কৰি পেলাই হাইক কৰি মই খুবেই ভাল পাওঁ আৰু মই হাইক কৰিলে ধৰক মানুহখিনি একেলগে লগ হয় বিভিন্ন ধৰণৰ কথা বতৰা বা আলোচনা কৰি খুবেই ভাল লাগে নজনা কথা কিছুমান জানিব পৰা যায় তাৰোপৰি মনবিলাকো ভাল ভাল লাগি থাকে আৰু এইখিনি অভিজ্ঞতা মোৰ আছে নোহোৱা নহয় মই প্ৰায়ে যাই থাকোঁ মানুহৰ লগত মিক্স আপ কৰি মই খুবেই ভাল পাওঁ আৰু যিকোনো ঠাইলৈ মই কোনোবাই লগ ধৰিলেও তেনেকৈ আমি গোট খাই একেলগে গৈ যোৱাৰ আমাৰ অভিজ্ঞতা তেনেকুৱা বহুত আছে আমি বগা মাটিলৈও গৈছিলোঁ আমি বগীবিল দলং চাবলৈও গৈছিলোঁ তাৰ তাৰপিছতে আমি ভৈৰৱকুণ্ডলৈ যাওঁ আমাৰ ওদালগুৰি এৰে ঠাই ওচৰতে ভৈৰৱকুণ্ডটো গৈ আমি এনেকৈ হাইক কৰিব লগ হৈ সকলোৱে লগ হৈ এনে প্ৰায় এশ ডেৰশজন মানুহ তেনেকৈ লগ হৈ আমি বনভোজ খাই আহোঁ আৰু সেই তেনেকুৱা কৰিলে আমি বছৰত এবাৰ নকৰিলে আমাৰ মনবোৰ ভালেই নালাগে গতিকে আমি জানুৱাৰী মাহ পৰিলে যাওঁ খুবেই ভাল লাগে আমি গৈ এনেকৈ লগৰ লগত দুই চাৰিজন বা ধৰক বিভিন্ন ধৰণৰ মানুহ জনগোষ্ঠী বা জনজাতিৰ লগতো লগ হৈ যাওঁ তেনেকুৱাকৈ খুব ভাল লাগে গৈ পেলাই আৰু সকলো জনগোষ্ঠীৰে ৰীতি ৰিবাজ সাংস্কৃতিক বিভাগৰ এইবোৰ পৰা এইবোৰৰ নজনা কথা কিছুমান শিকিব পৰা যায় গতিকে হাইক কৰি মোৰ খুবেই ভাল লাগে মই এক একক হাইকিং মানে পচন্দ সেইকাৰণেই কৰোঁ যে একেলগে মানুহখিনি গোট খাই গ'লে ইজনে আনজনৰ লগত কথা বতৰা পাতি মনৰ কথাবোৰ ধৰক ভাল লাগে জানিব পৰা হয় যায় মোৰখিনি তেওঁজনে তেওঁৰখিনি মই জানো ঠিক তেনেকে মানে কথোপকথনৰ দ্বাৰাই মানুহৰ মা মানে ইজনে সিজনৰ হেৰি মৰম চেনেহো কিছুমান ল'ব পাৰি বা দিব পাৰি ঠিক তেনেকুৱা বা ভাল ভাল লাগে সময় কটাবলৈও ভাল লাগে জীৱনত বহুতখিনি মানে তেনেকুৱা মোৰ অভিজ্ঞতা আছে নোহোৱা নহয় কিন্তু সময় সাপেক্ষে মিলিহে তেনেকৈ যোৱা হয় সেইটোৱে মোৰ অভিজ্ঞতা আৰু মানে আমি যাওঁ আঁতৰলৈ আঁতৰলৈ যাওঁ লগ হৈয়ে যাওঁ তেনেকৈ অকলশৰে গৈ গৈ যিমান আমি মানে ফূৰ্তি ল'ব খোজোঁ সেনেকুৱা নহয় কিন্তু লগৰ লগত যায় তেনেকৈ হাইকিং কৰিলে খুবেই ভাল লাগে গৈ এইখিনিয়ে মোৰ মানে এই ক'বলগীয়া মই হাইকিং কৰি জীৱনত বহুত বাৰ পাইছোঁ আৰু মই খুব পচন্দও কৰোঁ তাৰমানে সেইকাৰণে হাইকিঙৰ ওপৰত মোৰ খুব এটা ইচ্ছা আছে সেইকাৰণে হাইকিং মই পচন্দ কৰোঁ

মই জীৱনত বহুত বাৰ তেনেকৈ লগ হৈ হৈ মানে আঁতৰলৈ গৈছোঁ গৈছোঁ আৰু কিছুমান নজনা কথাও শিকিছোঁ